হাঁহ কুকুৰা পালন কৰোঁতে অলপ পইচা পাতি দৰকাৰ হয় পইচা আৰু বাঁহ কিনিব লাগে দৰৱ আনিব লাগে দৰৱত পইচা পাতি অলপ খৰচ হয় গঁৰাল বনাব লাগে গঁৰাল বনাওঁতে হাজিৰা দিব লাগে হাজিৰা দিওঁতে কেইটকামান পইচা খৰচ হয় সেইবাবে হাঁহ কুকুৰা লাভো থাকে এটা কুকুৰাত যদি আমি এক কেজিকৈ হয় সেই কুকুৰাটোত তিনিশ টকা আমি পামেই তিনিশই যদি ডেৰশ টকা এটাও যদি হাঁহ বাঁহ কিনিব লাগে ডেৰশ টকাটোতো আমালৈ ৰখি যাব সেইটো পালন কৰাজনে আমি ডেৰশ টকাকৈ এটা কুকুৰাত থাকিলেও আমাৰ বহুত প্ৰফিট হয় আৰু কুকুৰা যদি কাটিও বিকিবলৈ হয় কুকুৰাটো তেতিয়া বেছিহে দাম পাম আমি তেনেকৈ ধৰণে হাঁহৰো যদি আমি এটা হাঁহত যদি পাতি হাঁহত যদি পাঁচশকৈও পাওঁ পাঁচশকৈ পালে আঢ়ৈশ টকা আমি বাঁহ কিনিলোঁ বাৰু হাজিৰা ধৰি লওক গঁৰাল বনোৱা হাজিৰাক দিলোঁ হাজিৰাজনক দিলোঁ দানা চানা আনিলোঁ আঢ়ৈশ টকা আমাৰ পালন কৰাজনলৈ থাকিলে সেই তেনেকৈ ধৰণে আমাৰ হাঁহতো প্ৰফিট থাকে ৰাজ হাঁহো এটা হাঁহততো আমি এঘাৰশ পাওঁৱেই এঘাৰশ টকাও যদি আমি পাঁচশ টকা এটা যদি দানা কিনিলোঁ শাকৰ দানা কিনিলোঁ বাঁহ কিনিলোঁ গঁৰাল বনালোঁ এনেকৈ ধৰণে যদি পাঁচশ টকাও খৰচ কৰিলোঁ পাঁচশ টকাটো ছয়শ টকাটোতো আমালৈ ৰখিলে সেই ছয়শ টকাটো আমাৰ পালন কৰা গৰাকীয়ে বা জনে ধুনীয়াকৈ চলিব পাৰিলোঁ বা পৰিয়াল চলাব পাৰিলোঁ কণী বিকিও আমি পইচা পাতি পাওঁ কণী এটা কুকুৰা কণীটো দহ টকা থাকেই সেই দহ টকাটো যদি আমি সপ্তাহি যদি দহটাও কণী বিকিব পাওঁ তেনেকৈ ধৰণে দহ দিনত দহটা কণী বিকিলেওতো আমাৰ এশ টকা পইচা আহে তেনেকৈ ধৰণেও আমি পাওঁ দহজনী কুকুৰা পালন কৰিলে তেনেকৈ ধৰণে আমি বহুত চলিব পাৰোঁ সেইবাবে আমি ছাগলী ছাগলী এতিয়া যদি এটা পথা ছাগলীত যদিও আমি দহ হেজাৰ পাঁচ হাজাৰ টকা পাওঁ সেই পাঁচ হাজাৰ টকাটো যদি আমি আঢ়ৈ হেজাৰ টকা যদি গঁৰাল কিবা এনেকৈ ধৰণৰ হাজিৰা মাজিৰা ধৰি লওক দানা চানা পা আনি পিনি যদি পালন কৰোঁ আৰু বাকী আমাৰ পাঁচ আঢ়ৈ হাজাৰ টকাটোতো আমালে থাকিলে সেইটো কাৰণে আমি ধৰি লওক কাটি বিকিলেতো আমি বেছিয়ে পাওঁ কেজি যদি ছহে ছয়শ টকাও হয় তেতিয়াতো তিনিশ টকা এটা আমালৈ থাকিলে তিনিশ টকা এটা দানা চানা পা আদি কৰি পিনি আনি চাপৰ টাপৰ পা আনি পিনি ধৰি লওক গঁৰাল চৰাল বনোৱাৰ পা আমি বহুত ধৰণৰ বিভিন্ন ধৰণৰ কাম কৰিব পাৰোঁ বেছি বেমাৰ হ'লে আমাৰ কেতিয়াবা ধৰি লওক দৰৱ পাতিও আনিবলগীয়া হয় কোনো বেছি পইচা খৰচ হয় কোনোবা এটা কিবা বেমাৰত যদিও ক্ষতি হয় তথাপিতো আমাৰ তাৰমানে গাত নালাগে কেলে নালাগে এটা খাচী ছাগলীৰ যদি দাম আমি দহ হেজাৰো পাওঁ সেই দহ হেজাৰ টকা পাঁচ হাজাৰ এটা গ'ল আৰু বুলি ভাবোঁ আমি পাঁচ হাজাৰ এটা যেনিবা আমাৰ হাতত থাকিলে আৰু খাচী ছাগলীটোত বিকিটো আমি পাঁচ হাজাৰ পালোৱেই আৰু তেনেকৈ ধৰণে ভাবি পিনি আমি ধৰি লওক এই ক্ষতি হোৱাটো আৰু বা মৰাটো আমি ইমানটা ভাৱেই নলওঁ যে মৰিলে মোৰ লোকচান হ'ল এটা মৰিছে আমি ভাবোঁ আৰু যাতে আৰু এটা হ'ব বাৰু এইটো বিকি পিনি মই দহ হেজাৰ টকা পালে মোৰ এইফালে মেক আপ হ'ব তেনেকৈ ধৰণে চিন্তা কৰি পিনি আমি ধুনীয়াকৈ ছাগলী প্ৰতিপাল কৰোঁ আৰু দানা দিওঁ সময়ত গঁৰাল চৰালৰ পা আদি কৰি পিনি ধুনীয়াকৈ কৰিব পাৰোঁ